হেল্ল' দাদা অঁ দাদা মই আপোনাৰ তেজপুৰ ফুৰিম বুলি ভাবিছিলোঁ

মই আপোনাৰ শ্বিলঙৰ পৰা উঠিছো অঁ দাদা তেজপুৰৰ আপোনাৰ ক'ত ক'ত ফুৰিব পৰা জেগা আছে মই পৰিয়ালৰ লগত আহিম আপোনাৰ দহদিন মান অঁ ক'ব পাৰিব নেকি কি কি চাব পাৰিম অঁ দহদিন মান হোটেল চোটেলত থাকিব লাগিব হয় অঁ অঁ দাদা কিমান মান পৰিবগৈ আপোনাৰ এনেই কিমানখিনি ছজন মান আমাৰ ধৰক দুটা ৰুমেই হ'লেই হ'ল

হয় অঁ অঁ বাৰু বাজেটটো কিমান মান লাগিব চাগে আপোনাৰ মতে দহদিনৰ হয় ত্ৰিশ হাজাৰ মান যাব ন আপুনিটো আপুনি মানুহজন চিনাকিটো হৈ লওঁ ভালকে হয়নে নহয় হয় আপোনাৰ যোগাযোগ কৰিম বাৰু মই গ'লে

হয় হয় অঁ এই আমি